মই এডাল চেমচাঙৰ হেডফোন কিনিছিলোঁ লখিমপুৰৰ সোঁ মাজৰ এখন দোকানৰ পৰা হেডফোনডাল কিনা ছমাহেই হ'ল এতিয়ালৈকে কোনো ধৰণৰ অসুবিধা পোৱা নাই